পাঁচ জুলাই দুহেজাৰ তেৰ সাত নৱেম্বৰ দুহেজাৰ বিছ পোন্ধৰ মে' দুহেজাৰ দহ ত্ৰিছ জুন দুহেজাৰ তেইছ ন মে' দুহেজাৰ ছয়